হেল্ল' অঁ হেল্ল' মই যে ম'ম অৰ্ডাৰ দিছিলোঁ অঁ সময়মতো আহিবপৰা নাই মই হেৰি নিবপৰা নাই এতিয়া মই এইবোৰ কেঞ্চেল কৰি দিয়ক